ন লাখ নিৰানব্বৈ হাজাৰ নশ নিৰানব্বৈ আঠ লাখ নিৰানব্বৈ হাজাৰ নশ নিৰানব্বৈ দুই লাখ নিৰানব্বৈ হাজাৰ নশ নিৰানব্বৈ পাঁচ লাখ নিৰানব্বৈ হাজাৰ নশ নিৰানব্বৈ তিন লাখ নিৰানব্বৈ হাজাৰ নশ নিৰানব্বৈ